ছয় জানুৱাৰী দুহেজাৰ বাইছ পাঁচ জুন দুহেজাৰ তেইছ বিছ শাওন দুহেজাৰ সাত ছয় জেঠ দুহেজাৰ ছয় সাত আঘোণ দুহেজাৰ একৈছ